অঁ অঁ অঁ কেনেকুৱা চাই ঘৰ অঁ অঁ অঁ তুমি আহি আহিলেই গম পাবা এডোখৰ ঠাইডোখৰ ভাল এটা ঘৰ পাইছোঁ ঠাইডোখৰ ভাল ঠাইডোখৰ ওচৰতে মানে মেইন ৰাস্তাৰ কাষতে আৰু অলপ যাব লাগে পাঁছ মিনিটমান খোজকাঢ়িলে তুমি ঘৰটো পাবা আৰু চাই গ'লে সব গম পাবা চ' ঘৰটো ভালেই দেখিছোঁ সবফালে পানীৰো সুবিধা আছে ৰাস্তা পাতিটো ভালেই আকৌ তাৰপিছত চাৰিসীমাত গছ গছনিও আছে ৰুম ৰুম পাঁচটাই আছে ৰুম কিটচেন বেলেগকৈ আছে আৰু পাকঘৰটো বেলেগকৈ আছে তাৰপাছত লেট্ৰিন বাথৰুমো লগত লাগিয়ে আছে টেনচন ল'ব নালাগে অসুবিধা নহয় তাৰপিছত সৰু ফুলনি বাৰী বুলিও এখন আছে পাছফালে তামোল কেইজোপামানো আছে তুমি ধুনীয়া স্কুলৰ কাৰণে সুবিধা হ'ব স্কুল বেছি দূৰ যাব নালাগে খুব বেছি দছ মিনিটমান গ'লেই হ'ব ওচৰত সুবিধা আছে স্কুলৰ কাৰণে যাবলৈ ওচৰত তুমি এনেকুৱা হেৰি পাবা প্ৰাইভেট সৰু সৰু হেৰি পাবা টুকটুকি গাড়ী চাৰি পাবা স্কুল যাবলৈ বা সৰু গাড়ী হ'লেও পাবা স্কুলৰ অনা নিয়া কৰিবৰ কাৰণে সুবিধাই আছে এনেই গাড়ীৰ কাৰণেও সুবিধা ৰাস্তা পদূলিও ভালেই বেয়া নহয় ঘৰতো আৰু মানে ধুনীয়া আছে গেট চেট ধুনীয়াকৈ লগোৱা হৈ আছে চাৰিবেৰ বাউণ্ডেৰী মৰা হৈ আছে অঁ ভালেই ভালে কিন্তু অলপমান পইচা ল'ব ঠাইডোখৰো ভাল চেণ্টাৰ জেগা নে ঘৰটোওচোন আৰ চি চি বিল্ডিঙৰ নিচিনাই পাঁচটা ৰুম আছে পইচা কিমান ল'ব এতিয়া ল'ব আৰু বিছ ত্ৰিছ লাখমান ল'ব চাগে মই কথাটো পাতি দিব পাৰিম তুমি আহিবা কথা পাতিম দুইজনে অঁ কিমান কি দৰ দাম দৰ দামটো পানীও খোৱা পানীও ঠিকেই আছে আইৰন চাইৰন নাই পানীবোৰত ভালেই পানী ওচৰতে পুখুৰী এটা আছে মাছ পোহো বুলি পাৰিবা মুঠতে এবি এই আধা বিঘামানৰ হ'ব ঘৰটো চাৰিওফালে এইয়া ঘৰে চৰে সব লগাই মাটিডোখৰ ঘৰটো আৰু মাটিডোখৰ তাৰমানে আধা বিঘা হ'ব আৰু তাৰমানে ধুনীয়াকৈ ফুলনিও আছে তুমি শাক পাতো কৰি খাব ৰুই ৰুব পাৰিবা ঠিকে আছে ঠাইডোখৰ চেণ্টাৰ হস্পিটেলখনত যাবলৈও তাৰমানে তাৰমানে অলমান দূৰত যদিও গাড়ীবোৰ সুবিধা আছে নহ্ অসুবিধা নহয় তাৰমানে হস্পিটেল চস্পিটেলবোৰ আৰু বজাৰখন একদম ওচৰতে বজাৰ তাৰমানে সাপ্তাহিক বজাৰো বহে তাৰপাছত আৰু ডেইলি বজাৰো বহে অঁ বজাৰ সুবিধা সুবিধাই আছে অঁ অঁ খালি পইচা পাতিটো দম দৰটো বেছি হ'ব আৰু জেগাডোখৰ চাই হেৰিয়ত আছেতো চেণ্টাৰত আছে অঁ অঁ অঁ এতিয়া তুমি ল'ম বুলি ভাবিছা অঁ অঁ ল'লে মানে ভালেই হ'ব জেগাডোখৰ বহুত ভালেই একো অসুবিধা নোপোৱা অঁ অঁ উন্নতেই তাৰমানে যিখিনি লাগে প্ৰয়োজনীয় সেইখিনি তাৰমানে পটককৈ সুবিধা হ'ব অকণমান দূৰত হ'লে কি হ'ব অহা যোৱাটো সুবিধা আছে ৰাস্তা পদূলি ভাল আকৌ ওচৰ চুবুৰীয়া পৰিৱেশটোও ভাল ইমান হাই হুলস্থুল নাই তাৰমানে অঁ অঁ অঁ অঁ অঁ অঁ অঁ এইটো ঘৰ আগতে আছিলে আকৌ সেইঘৰ এতিয়া হেৰিয়ালৈ দূৰলৈ গ'লগৈ ট্ৰেন্সফাৰ হৈ

এতিয়া এতিয়া এতিয়া ঘৰটো বিকিম বুলি ভাবিছে এতিয়া বেলেগত বনালে ঘৰ বেলেগ ঠাইত

পাৰিম নিশ্চয় নিশ্চয় তুমি আহিবা কথা পাতি পাতিবা মই লগত থাকিম আৰু এতিয়া কেতিয়া আহিম বুলি ভাবিছা

অঁ ওচৰতে নামঘৰ এটাও আছে তাত গ'লেও নামঘৰত সেৱা কৰিব পাৰিবা সময়ত

পাবা পাবা এতিয়া দামটো পাতি পিনি আৰু তুমি ঠিক ঠাক কৰি ল'ব লাগিব এতিয়া ৰুমটো এতিয়া মানুহ নাইকীয়া ৰুম বস্তু বাহানি ভৰাই আৰু আহিব আৰু কথা চথা পাতিবলৈ অঁ অঁ হ'বতো লাগিবই অঁ আমি চাফ চিকুণটো এনেইতো ভালেই আকো আমি সাৰি পুচি ল'ব লাগিব ৰু অঁ এতিয়া কেতিয়া আহিবা অঁ ঠিক আছে তেতিয়া কথা পাতিম থৈছোঁ